বাতৰি মিডিয়াই শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষা অৰ্থাৎ ইউপিএছচি আমাৰ ষ্টেটৰ যেনেকে এপিএছচিৰ কাৰণে কেনেদৰে সহায় কৰিছে বুলি ক'লে বাতৰিয়ে যথেষ্টখিনি সহায় কৰিছে আৰু বাতৰি কাকত অবিহনে এখন ষ্টেণ্ডাৰ্ড বাতৰি কাকত বা আমাৰ এটা আমি বাতৰি মষ্টলি বাতৰি কাকত বুলিয়েই ক'ব লাগিব বাতৰি কাকতত মেইনলি বাতৰি কাকত এখনৰ অবিহনে এখন ষ্টেণ্ডাৰ্ড বাতৰি কাকত অবিহনে এইবিলাক ইউপিএছচি হওক এপিএছচি হওক এইবিলাকৰ কাৰণে প্ৰস্তুতি চলোৱাতো মানে মানে সেইটো কোনোপধ্যে সম্ভৱেই নহয় এখন বাতৰি কাকত পঢ়িবই লাগিব আৰু সি নিশ্চিতভাৱে বহুত সহায় কৰে বহুত সহায় কৰে মানে আমি চাবলৈ গ'লে আজিকালি যোনটো ইউপিছচিৰ আগৰ পৰাই যোনটো ট্ৰেণ্ড হয় তেওঁলোকে কাৰেণ্ট এফেয়াৰ্চৰ ওপৰত বেছি ফ'কাছ কৰে কাৰেণ্ট এফেয়াৰ্চৰ ওপৰত বেছি ফ'কাছ কৰে মানে প্ৰিলিমচ্ৰ ষ্টেজতে হওক বা মেইনচ্ৰ ষ্টেজতে হওক প্ৰতিটো ষ্টেজতে তেওঁলোকে এতিয়া আমি ক'ব গ'লে ইমান এখন ডাঙৰ ভাচ ছিলেবাছ চাগে সেই ভাচ ছিলেবাছখনৰ পৰা কি টপিক আহিব তেওঁলোকেও কি টপিক উঠাই দিব সেইটো মানে তেওঁলোকৰ কাৰণে ইমানো কিবা নহয় মানে ইমান ডাঙৰ পৰা মানে ইমান ডাঙৰ এটা ছিলেবাছ সেইটোৰ পৰা কি টপিক আহিব সেই বস্তুটো আমি কি কৰোঁ যে বাতৰি নিউজপেপাৰত যোনখিনি বস্তু কাৰেণ্ট এফেয়াৰ্চত থাকে নিউজত থাকে সেইবিলাক বস্তুৰ ৰিলেটেড যদি কিছুমান ষ্টেটিক টপিকেই হওক বা কাৰেণ্টৰ কিবা ইচ্চ্যুৱেই হওক সেইবিলাক বস্তু বাতৰিৰ পৰাই আহে গতিকে আমি বাতৰি কাকতখন পঢ়িবই লাগিব আৰু এতিয়া এপিএছচিটো আমাৰ ষ্টেট পিএছচি অৰ্থাৎ আমাৰ ষ্টেটৰ যোনটো পাব্লিক ছাৰ্ভিচ কমিশ্যন হয় আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যন তাতো আমি লাষ্ট ইয়েৰত দেখিছো যে সৰহসংখ্যক কুৱেশ্যনেই কাৰেণ্ট এফেয়াৰ্চ বেছড্ হয় কাৰেণ্ট এফেয়াৰ্চ বেছড্ হয় আৰু এতিয়া ৰিচেণ্টলি যোনখিনি এপিএছচি এক্সাম পাতি আছে ডিপাৰ্টমেণ্টেল এক্সামে হওক বা কিবা এক্সামে হওক প্ৰতিখন কোৱেশ্যন পেপাৰ উঠাই পানি চালে আমি দেখি পাওঁ যে প্ৰতিটো এক্সামত মেইনলি কাৰেণ্ট এফেয়াৰ্চ বেছড্ কোৱেশ্যনেই আহে আৰু আগত যোনটো এটা ট্ৰেণ্ড আছিল যে ষ্টেটিক কোৱেশ্যনৰ ট্ৰেণ্ড এটা আছিল সেই ষ্টেটিক কোৱেশ্যনবিলাক আজিকালি ইমান নাহে কিন্তু এতিয়া আমি সেই কাৰেণ্ট এফেয়াৰ্চ বেছড্ যদি কোৱেশ্যন আহে আৰু কাৰেণ্ট এফেয়াৰ্চ বেছড্ মানে কি অকল কাৰেণ্ট এফেয়াৰ্চ বেছড যে আহিব তেনেকুৱা নহয় আজি যেতিয়া আমি এক্সামপল হিচাপে লওঁ আমি যে এক্সামপল হিচাপে ল'লে ইজৰাইল আৰু পেলেষ্টাইনৰ যদি ৱাৰখনৰ বিষয়ে ক'বলৈ যাওঁ তেতিয়াহ'লে ইজৰাইল আৰু পেলেষ্টাইনে ভিতৰত যে ৱাৰ চলি আছে সেইটোৱেই কাৰেণ্ট এফেয়াৰ্চ নহয় মানে কাৰেণ্ট এফেয়াৰ্চ বেছড্ বুলি ক'বলৈ গ'লে সিহঁতৰ মাজত ৱাৰৰ ৰিজন কি হয় বিহাইণ্ড দা ৰিজন কি কি চিন আছে সেই গোটেই বস্তুখিনি এতিয়া আমি যদি ইউপিএছচি বা এপিএছচিৰ কাৰণে চাব যাওঁ তাত আমি চাব লাগিব যে তাত মানে ৱাৰৰ কি কাৰণে হৈ আছে আৰু এতিয়া ৱাৰ এতিয়া ইজৰাইল পেলেষ্টাইনৰ যদি ৱাৰ হৈছে বা লাষ্ট ইউক্ৰেইন আৰু ৰাছিয়াৰ যি ৱাৰ হ'ল এইবিলাকত ইউনাইটেড নেশ্যন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোনটো সংস্থা হয় মানে ইণ্টাৰনেশ্যনেল পিচ আৰু চিকিউৰিটিৰ কাৰণে ইউনাইটেড নেশ্যনে কিয় কৰিব পৰা নাই তেনেকুৱাবিলাক টপিক মানে সেই ৰিলেটেড এটা কাৰেণ্ট এফেয়াৰ্চৰ লগত ৰিলেটেড যোনখিনি তাৰ এটা বাউণ্ডাৰীৰ ভিতৰৰ যোনখিনি বস্তু হয় সেই বস্তুখিনি আমাৰ ক্লীয়াৰ থকাতো অতিকৈ দৰকাৰী আৰু এই বস্তুখিনি আমি অকল বাতৰিৰি থ্ৰোদিয়ে আমি জানিব পাৰোঁ আমি যদি আজি বাতৰিত নপঢ়িলো হয় তেতিয়াহ'লে এনেকুৱাবিলাক এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰাৰ অৰ্থাৎ বাতৰি নপঢ়িলে এনেকুৱাবিলাক এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰা প্ৰিপেয়াৰেশ্যনটো কমপ্লিট হৈছে বুলি আপোনালোকে ক'ব নোৱাৰে আৰু বাতৰি কাকতৰ ক্ষেত্ৰত বাতৰি কাকতত অকল যে আমি নিউজেই পাওঁ এনেকুৱাও নহয় আৰু কিছুমান সম্পাদকীয় অৰ্থাৎ এডিটৰীয়েলত যোনখিনি টপিকৰ ওপৰত ডিস্কাছন হয় ডেইলি আমি যি এডিটৰিয়েল পাওঁ তাত বহুত ভাল ভাল টপিকৰ ওপৰত আৰ্টিকল আহে সেই আৰ্টিকলখিনিয়ে আমাক কি হয় ইউপিএছচিয়ে হওক বা এপিছচিয়েই হওক এইবিলাকত আপোনাৰ মেইনছত আনছাৰ ৰাইটিঙত বহুত ধৰণে সহায় কৰে অৰ্থাৎ সেইবিলাক বস্তুৰ পৰাই তেনেকুৱা টাইপৰ টপিকেই আমাৰ মেইনছত সঘনাই অহা দেখা যায় আৰু সেই এডিটৰিয়েলটোৱে বিশেষকৈ মেইনছৰ আনছাৰ ৰাইটিঙত বহুতেই সহায় কৰে নিজৰ লেংগুৱেজ হওক বা নিজৰ ষ্টেণ্ডাৰ্ড পইণ্ট টু পইণ্ট একোৰেচি এইবিলাক গোটেই বস্তুবিলাক বাতৰি কাকতে নিশ্চয় প্ৰতিজন ইউপিএছচিয়ে হওক বা এপিএছচিয়ে হওক প্ৰতিজন পৰীক্ষাৰ্থীক বহুত ধৰণে সহায় কৰি আহিছে